কিতাপ হাতত লৈ পঢ়াটোৰ যিটো আনন্দ সেই আনন্দটো কোনো কাহানিও ইলেকট্ৰনিক মাধ্যমৰ পৰা নাপায় কিতাপ এখন হাতত লৈ পঢ়ি গৈ থাকি কিতাপখন কেতিয়াবা এনেকুৱা হয় বেলেগৰ কথা নাজানো মই কেতিয়াবা কিতাপ এখন টেবুলত থৈ পঢ়ি থাকোতেই হয়তো লাহেকৈ কিতাপখন হাতত লৈ বিচনাত আহি পৰোঁ আৰু বিচনাত প্ৰথম বহি তাৰ পিছত বাগৰি তাৰ পিছত ভালকৈ শুই কিতাপখন পঢ়ি থাকি এনেকুৱা হয় যে এটা সময়ত কিতাপখন বুকৰ ওপৰত পৰি থাকে আৰু মানুহজন টোপনি যাওঁ তেনেকুৱা মূহুৰ্তও হয় কিন্তু ইলেকট্ৰনিক মাধ্যমৰ সেই মজাটো নাহে কাৰণ ইলেকট্ৰনিক মাধ্যমৰ যিখন পৰ্দা সেই পৰ্দাত চকুটো একদম থৰ হৈ চাই থাকিব লাগে সেইটোত মাদকতাটো নাই মাদকতা সদায় দুটা বস্তুৰেই জুখিব পাৰি মই মোৰ হাতখন ভালদৰে ধুই আহি কাঁহীখনত ভাতকেইটা লৈ হাতখনেৰে খোৱাটোৰ যিটো মাদকতা ঠিক সেই সেইখন কাঁহীতেই মই এখন চামুচেৰে ভাত খোৱাৰ মাদকতাটো কোনো দিন হাতেৰে খোৱাৰ মাদকতাত আনিব নোৱাৰে ঠিক তেনেদৰেই গ্ৰন্থ এখন ছপা মাধ্যমৰ গ্ৰন্থখন হাতত লৈ পঢ়ি যিটো আনন্দ সেই আনন্দটো কোনো দিন ইলেকট্ৰনিক মাধ্যমে দিব নোৱাৰে আৰু যিটো অডিঅ' বুক অডিঅ' বুক মই শুনা নাই আৰু সেইটোৰ প্ৰতি মোৰ আস্থাও নাই কাৰণ সেইবিলাক আমাৰ সংস্কাৰণৰ কাৰণে নহয় আমাৰ সংস্কাৰণ সদায় ছপা মাধ্যমৰ কিতাপ যেনেকৈ ৰাতিপুৱা উঠি হাতত বাতৰি কাকতখন লৈ যিটো মাদকতা সন্ধিয়া টিভিৰ নিউজটোত সেই মাদকতাটো কোনো দিন সমকক্ষ নহয়